আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিবলৈ হ'লে আমি নিজৰ সাংস্কৃতিক যিবোৰ উৎসৱ পাৰ্বণ সেইবোৰ জীয়াই ৰাখিব লাগিব বিহুটো মেইন হয় বিহুটো আমি জীয়াই ৰাখিব লাগিব বহাগ হওঁক কাতি হওঁক মাঘ বিহু হওঁক এইকেইটা আমি যিখিনি নীতি নিয়ম আচাৰ ব্যৱহাৰ আমাৰ সংস্কৃতি সেইখিনি জীয়াই ৰাখিব লাগিব আৰু সাংস্কৃতিক ঐতিহ্য জীয়াই ৰাখিবৰ কাৰণে আমাক সাজপাৰো প্ৰয়োজন আমাৰ যিহেতু জনগোষ্ঠীয় সাজপাৰে এখনি অসম মানে বাৰেবৰণীয়া অসমৰ পৰিচয় দিয়ে গতিকে জনজাতীয় যিখিনি নীতি নিয়ম জনজাতীয় যিখিনি সংস্কৃতি সেইখিনি জীয়াই ৰাখিব লাগিব আৰু